মোৰ অসমীয়া ভাষা কোৱাত বা লিখাত কোনো অসুবিধা হোৱা নাই কাৰণ মই অসমৰ অসমীয়া ভাষা অসমৰ অসমত জন্ম মোৰ অসমীয়া ভাষা মোৰ জাতিগত ভাষা আৰু মই অসমীয়া মিডিয়ামতে পঢ়া অসমীয়াত এল এল পি এম ই হাই কলেজ সকলো মই অসমীয়াতে পঢ়িছোঁ আৰু অসমীয়া ভাষাটো মোৰ জন্মস্থান অসমীয়া অসম দেশখন মোৰ জন্মস্থান তাৰ অসমীয়া ভাষা অসমৰ প্ৰধান ভাষা আৰু আমি প্ৰতিটো কথাতে অসমীয়াতেই পাতোঁ ঘৰত বা ওচৰৰ সকলো নেইবাৰ মোৰ অসমীয়াই হয় সেয়ে সক সকলো সময়তে অসমীয়া ভাষাতেই কথা পাতোঁ আৰু কিবা কিবি বস্তু কিনা বেচা বা কিবা লেখা পঢ়াত মই অসমীয়াতেই কৰোঁ কাৰণ মোৰ ভাষাটো অসমীয়া